সম্পদ ব্যৱস্থাপনা আৰু সংৰক্ষণৰ ভূমিকা মানে আপোনাৰ হৈছে সম্পদ হৈছে এক প্ৰকাৰৰ গছ গছনি আমি কাটিব নালাগিব আৰু গছ পুলিও ৰুব লাগিব বায়ুমণ্ডলৰ সেনকাখিনি কৰিব লাগিব আৰু